অঁ দাদা হেৰি আপোনাৰ দোকানত পাট মুগাৰ কাপোৰ আছেনে অঁ কেনেকুৱা কেনেকুৱা ডিজাইনৰ আছে

মোক লাগিছিল বিয়াৰ কাৰণে কইনাৰ কাৰণে এই বেলেগ আও এইটো আজিকালি কোনটো কেনেকুৱা ডিজাইন চলিছে আপুনি ভালকৈ জানিব ন

কিমান কিমান কিমান পৰিব দাম বাপৰে মানে ডিজাইন হিচাপে দাম কম থাকে চাগে অঁ হ'ব

অঁ হেৰি অলপ ডিছকাউণ্ট কৰিকিনে দি দিব আৰু দুযোৰ দুযোৰ লাগে দুদিনৰ কাৰণে লাগে কইনাৰ কাৰণে লাগে মানে চাই দিব আপুনি মানে অঁ ধৰক আপুনি ডিজাইনটো চাই দিব যেনে জোৰনত এনেকুৱা হ'লে ভাল হ'ব আৰু বিয়াৰ দিনা যে সেইযোৰ কোনযোৰ ভাল হয় আপুনি জানে ন ভালকৈ সেই হিচাপে আপুনি ডিছকাউণ্টটো দি দিব অলপ মানে কা কালি খোলা থাকিব কি নাই অঁ হ'ব দিয়ক তে মই কালি কালি যাম আপোনাৰ দোকানত দুইযোৰ ল'ম দিয়ক অঁ অঁ ৰাতিপুৱা খোলে ন হ'ব দিয়ক মই কালি গধূলিকৈ যাম ৰাতিপুৱা নাযাওঁ বাৰু গধূলি থাকে ন খোলা দিয়ক তে মই কালি গধূলি যায়কিনে কথা পাতি ল'ম আপোনাৰ লগত চাই ল'ম দিয়ক